আমাৰ অঞ্চলৰ খেলুৱৈসকলৰ বিভিন্ন ধৰণৰ বাধা আৰু সমস্যা সন্মুখীন হোৱা দেখিবলৈ যায় দেখিবলৈ পোৱা যায় আমাৰ ইয়াত খেলসমূহ খেলিবৰ বাবে ফিল্ডৰ এখন ভাল ফিল্ডৰ প্ৰয়োজন তেনে ফিল্ড পাবলৈ আমাৰ ইয়াত পোৱা নাযায় ফিল্ড আছে যদিও আমাৰ ইয়াত অকণমান অলপ সৰু সৰু দেখিবলৈ পোৱা যায় আৰু সেই ফিল্ডবিলাক ফিল্ডত খেল খেলিবৰ কাৰণে অকণমান অসুবিধা সন্মুখীন হয় ধৰক যেনে ফুটবল ক্ৰিকেট আদি খেলিবৰ কাৰণে অকণমান অলপ অসুবিধা হোৱা দেখিবলৈ পোৱা যায় এই ফিল্ডসমূহত তেওঁলোকে যিকোনো ধৰণৰ যিকোনো ধৰণৰ খেল খেলিবৰ কাৰণে অসুবিধা হয় আৰু বহুত বেছি বাধাৰ সৃষ্টি হয় ফিল্ডবোৰ চাফা কৰি থোৱা নহয় নাযায় আৰু ফিল্ডৰ কেতিয়াবা খেল খেলোঁতে দুই এজন খেলুৱৈ ভৰি হাতত দুখ পায় ফিল্ড তেনেকৈ সৰু ফিল্ড ডাঙৰ ফিল্ড নাই বাবে খেল খেলোঁতে অলপ অলপ অসুবিধা সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় তেওঁলোকে বিভিন্ন ধৰণৰ খেলৰ বাবে ফিল্ডৰ খেল খেলিবৰ বাবে ফিল্ডসমূহত ফিল্ডৰ অস অসুবিধা সন্মুখীন হোৱা দেখা পোৱা যায় এই ফিল্ডসমূহৰ বাবে তেওঁলোকে ভালদৰে খেল খেলিব নোৱাৰে তাৰ ফলত বহুতো খেলুৱৈ আগবাঢ়ি যাব পৰা নাই তেওঁলোক এই ফিল্ড ফিল্ডেৰে তেওঁলোকৰ বহুতো বাধাৰ আৰু সমস্যাৰ সন্মুখীন হয় তেওঁলোকে খেল খেলিবৰ বাবে আগবাঢ়ি যাব নোৱাৰে সৰু সৰু ল'ৰা ছোৱালীয়েও খেল খেলিবৰ পৰা বাবে আগবাঢ়িব পৰা নাই এই এইবাবে তেওঁলোকে ফিল্ডৰ সুবিধাজনক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে গাঁৱৰ অঞ্চলৰ লোকসকলে লাগি আছে যদি ভাল ফিল্ড এখন বনোৱা হয় তেতিয়া খেলুৱৈসকলৰ কোনো ধৰণৰ সমস্যা সন্মুখীন নহয় বা বাধাৰ সৃষ্টি নহয় এই ফিল্ডসমূহ চাফ চিকুণ কৰি ৰখাৰ বাবে খেলুৱৈসকলৰ বাধাৰ সন্মুখীন বা সমস্যা নহ'বৰ বাবে গাঁৱৰ অঞ্চলৰ লোকসকলে ফিল্ডসমূহ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিবৰ বাবে চেষ্টা চলাইছে আৰু তাৰ ফলত গাঁও অঞ্চলৰ খে খেলুৱৈসকল যাতে ভাল এজন খেলুৱৈ হিচাপে আগবাঢ়ি যাবৰ বাবে কোনো বাধা বা সমস্যাৰ সৃষ্টি নহ'বৰ বাবে গাঁও অঞ্চল উ গাঁও অঞ্চলৰ লোকসকল উঠি পৰি পৰিছে বিভিন্ন ধৰণৰ কাৰণত আমাৰ গাঁও অঞ্চলৰ খেলুৱৈসকলৰ সম খেলুৱৈসকল আগবাঢ়ি যাব পৰা নাই তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যা সন্মু সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় বেট যেনে বেট বল আদি পৰাও তেওঁলোকে খেল খেলিবৰ বাবে এখন ভাল বেট বেট বল আদিৰ বাবে তেওঁলোক বহুত সমস্যাত পৰে যাৰ ফলত তেওঁলোকে ভালকৈ খেল প্ৰদৰ্শন কৰিব পঢ়া হোৱা নাই আমাৰ খেলুৱৈসকল যাতে ভাল খেলুৱৈ হিচাপে পৰিচিত হয় তাৰ বাবে কোনো ধৰণৰ সমস্যা নহ'বৰ বাবে গাঁও অঞ্চলৰ লোকসকল সজাগতা হৈছে আৰু তেওঁলোকে খেলুৱৈসকলক আগবঢ়াই নিবৰ বাবে চেষ্টা চলোৱা দেখা পোৱা গৈছে আৰু আমাৰ এই গাঁও অঞ্চলৰ খেলুৱৈসকল বিভিন্ন ধৰণৰ খেলৰ মাজেৰে আগবাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে কিছুমান সমস্যা আৰু অসুবিধাৰ বাবে তেওঁলোকে খেলসমূহ খেলা দেখিবলৈ পোৱা খেলসমূহ খেলিবলৈ দেখা পোৱা যোৱা নাই আৰু তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ ফলত বাহিৰলৈ ওলাই যাব বাবে সুবিধা পোৱা নাই সেইবাবে গাঁৱৰ অঞ্চলৰ লোকে তেওঁলোকৰ সমস্যাসমূহ দূৰ কৰিবৰ বাবে হাত এটা সুন্দৰ পদক্ষেপ লোৱা লোৱা হৈছে এই পদক্ষেপসমূহ তেওঁলোকে